অঁ আপুনি বৰপেটাৰ পৰ্যটকৰ গাইড হয়নে অঁ নমস্কাৰ দেই বাইদেউ সেই আমাৰ গাঁৱৰপৰা মানে এইবাৰ অঁ আমি হেৰি মাজুলীৰপৰা কৈছোঁ অঁ হেৰি আমি মানে আমাৰ গাঁৱৰপৰা এটা আপোনালোকৰ তাত যে দৌল উৎসৱ হয় সেই সেই দৌল উৎসৱ মানে চাবলৈ মানে আমাৰ গাঁৱৰপৰা এটা পাৰ্টি যাম বুলি ভাবিছিলোঁ বেছি নহয় ত্ৰিছ চল্লিছজনমান যাম আৰু তাকে বোলো হেৰি এই আপোনাক ফোন এটা কৰি সুধোঁ বোলো হেৰি তাত মানে থকা খোৱা সেইবিলাকৰ ব্যৱস্থাখিনি কেনেকুৱা বা পাৰিবনে আপুনি সেইবোৰ কৰি দিব অঁ আমি বাছ লৈয়ে যাম বাৰু ত্ৰিছ চল্লিছজন যোৱাতো হ'লে অঁ তাকে তাত হেৰি হোটেল চোটেলৰ ব্যৱস্থা আপোনাৰ ওপৰতে ভৰসা কৰি আমি আৰু দলটো আৰু যাবলে আগবাঢ়িম

তাকে চাগৈ আমাৰ লগত সৰু ল'ৰা ছোৱালীৰপৰা ধৰি সৰু ল'ৰা ছোৱালীও যাব বুঢ়া মানুহো যাব অকণমান মানে মজলীয়া ডেকাবিলাকো যাব আৰু গাভৰু ছোৱালীও যাব তাকে চায় আপুনি মানে সকলোৰে বাবে ভালকৈ মানে এই আজিকালি বাথৰুম চাথৰুমবোৰ অকণমান ভাল চায় মেলি দিব বুলি আৰু আশা ৰাখিলোঁ আৰু

নালাগিব অঁ সেই কাৰণে আপোনাকে ভৰসা কৰি ফোনটো কৰিছোঁ অঁ অঁ ভাল লাগিব পাই কৰিব পায় বহুত বহুত ধন্যবাদ বাৰু দেই এইকণ সহায় কৰিব আমি দলটো যোৱা মানে ঠিক কৰি পেলাই দহ দিনৰ আগতে আপোনাক কনফাৰ্মটো দিম আৰু

অঁ ৰাখিম ৰাখিম অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ আমিও মানে আৰু নতুন জেগা গৈ পোৱা নাই আজিলৈকে আপোনাকে আৰু ভৰসা কৰি আৰু ওলাইছোঁ আৰু সেইকণ সহায় কৰিব আৰু আমাক অঁ ঠিক আছে বাৰু হ'ব